হেল্ল' হয় মই মাংস বিচাৰি আপোনালৈ ফোন কৰিছিলো মই মানে এখন বিয়া এখন পাতিছিলো মই ৰহাৰ পৰা কৈছিলো মই মানে ৰহাৰ তিনি তি চাৰিআলিৰ ওচৰতে এই বাইলেনটোৰে সোমাই আহিব লাগে বৰ বিশেষ দূৰ নহয় চাৰি পাঁচ ঘৰ মান ভিতৰলৈ আহিলে মানে পায় আমাৰ ঘৰটো এতিয়া মই এখন বিয়া এখন আছিলে বিয়াখনত মানে মোৰ মাংসৰ অলপ প্ৰয়োজন হৈছিল ব্ৰইলাৰৰ এতিয়া কিলো কেনেকৈ যদি এক কুইণ্টল বা হাফ কুইণ্টল লওঁ তেতিয়া মানে কি হিচাপে মানে আপুনি আপোনাৰ তাত দামটো কমেই শুনিছিলো মই হয় হেল্ল' অ'

অ' তাতকৈ কম নহ'ব নেকি নহয় মই যিহেতু মই যিহেতু অলপ মানে সৰহকৈ ল'ম অলপ কমকৈ দিলে মোক ভাল আছিলে বিয়াখন আহিছে যিহেতু আৰু যদিহে হেৰি আপোনাৰ আৰু এটা কথা জানিব হয় মই খাচীৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ খাচী দাম কিমানকৈ চলি আছে আপোনাৰ দোকানত চাৰে সাতশ ছয়শ মানত নাহিব নেকি

চাৰে ছশ মানতো নাহিব ন বাৰু বাৰু হ'ব মই আপোনাৰ দোকানলৈ গৈ আছোঁ সন্ধিয়াকৈ তাত ভালদৰে অ' মিলা মিলি কৰি ল'ম ডেলিভাৰী চাৰ্জটো আপোনালোকে নলয় ন

হ'ব হ'ব হ'ব দিয়ক মই গৈ আছোঁ সন্ধিয়াকৈ অ' অ'